হেল্ল' মেপল লীফ ৰেষ্টুৰেণ্ট হয়নে অঁ আপোনালোকৰ ৰেষ্টুৰেণ্টখন আজি খোলা আছে নেকি কিমান সময় পৰা কিমান সময়লৈ খোলা থাকে বাৰু আপোনালোকে অনলাইন ডেলিভাৰী কৰে নিকি মোৰ ঘৰ এঙাৰখোৱা হাঁহচৰাত অঁ ইয়ালৈ খাদ্য ডেলিভাৰী কৰিব পাৰিবনে